একৈশ এপ্ৰিল দুহেজাৰ তেৰ তিনি মে' দুহেজাৰ বাৰ পাঁচ জুন দুহেজাৰ ষোল্ল সাত জুলাই দুহেজাৰ পোন্ধৰ আঠ জানুৱাৰী দুহেজাৰ চৈধ্য